হেল্ল' অ' নাই মই আছোঁ ঘৰতে আছোঁ পাইছোঁ এই হেৰি মেৰাপানীৰ বিজয় নহয় জানো অ' বহু দিনৰ খালোঁ খালোঁ বহু দিনৰ মূৰত ফোন কৰিলি অ' কওকচোন

নাই নাই মই এইবোৰ যোৱা কথা ক'বই নোৱাৰো তালৈ নোযোৱাই হ'লোঁ অ' নাই ঠিকে আছে ঠিকে আছে ঠিকে আছে সেইটো অ' সি মোক কৈছিলে সি মোক কৈছিলে যোৱা কথা মই মানে যোৱাহে হোৱা নাই গৰম বেছি কাৰণে

অ' ঠিক আছে মই ৰাজিবকো কৈ দিম আৰু যদি তাৰ লগৰ কোনোবা আছে তেতিয়া তাহাঁতকো ক'ম ক'বলৈ ক'ম এই চাৰি পাঁচটা হ'লেও মানে গুচি যাম তেতিয়া গ'লেও নগ'লেও মুঠতে যাম এই দুখন এখন কিতাপকে পঢ়ি থাকিব লাগে

অ'

আজৰি সময়কণ পাৰ কৰিবলৈকে হ'ব অঁ অঁ অঁ হ'ব দে অঁ